হেল্ল' হয় দাদা আপুনি ক'ৰ পালেগৈ বাৰু অঁ অঁ আচ্ছা আচ্ছা অঁ নগাখেলীয়া কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা আচ্ছা পাঁচ কিলোমিটাৰ ন মোৰ বেগটো মানে আপোনাৰ গাড়ীত গুচি গ'ল ভুলবশতঃ আপুনি মোক য'ত ড্ৰপ কৰি দিছিলে জেগাডোখৰ বিষ্ণু মন্দিৰৰ আগত আছিলে তাতে মোৰ বেগটো ভুলবশতঃ গুচি গ'ল গতিকে আপুনি আকৌ বেগটো দি যাব পাৰিব নেকি বাৰু অঁ হয় আধা ঘন্টা ৱেইট কৰিব লাগিব ন ঠিক আছে হ'ব বাৰু অপুনি মোক বেগটো দি যাব মই ইয়াতে ওচৰত কাম এটা কৰি আছোঁ